আমাৰ মহিলাসকল ব্যৱসায়ত জড়িত হৈছে তেওঁলোকে আজিকালি স্বাৱলম্বী হৈছে তেওঁলোকে পুৰুষজনৰ ওপৰতে নিৰ্ভৰ নকৰি তেওঁলোকে নিজা হাত খৰচ বাট খৰচ উলিয়াইছে বিভিন্ন মহিলাই গোট হৈ আত্মসহায়ক গোটৰ হৈ চৰকাৰৰ পৰা লোন ধাৰ ধাৰ লোন লৈ তেওঁলোকে নিজৰ ব্যৱসায়ৰ কামত খটাইছে যেনে কাঠফুলা খেতি মীন পালন আচাৰ বনোৱা তাঁতশিল্প গাহৰি পোহা আমাৰ যিটো স্থানীয় মদ সেইটো বনায় আৰু বিভিন্ন প্ৰকাৰৰ কামত তেওঁলোকে জড়িত হৈ আছে তেওঁলোকে আজিকালি স্বাৱলম্বী হৈছে তেওঁলোকৰ ল'ৰা ছোৱালী ভাল স্কুলত দিব পাৰিছে শিক্ষাত দীক্ষাত আগবঢ়াও হৈছে আজিকালি মানুহ এনেই বহি নেথাকে সকলোৱে কামত লাগিছে মোবাইলৰ পৰা তেওঁলোকে ইউটিউবৰ পৰা বিভিন্ন ধৰণৰ এইবিলাক চাই পিনি কামত আগবাঢ়িব পাৰিছে আৰু আজিকালি মহিলা শিক্ষিত গতিকে তেওঁলোকক বেছি কৰিবও জানে হাতে কামে সব লাগি গৈছে তেওঁলোকে মহিলাসকল আজিকালি বহুত উদ্যমীও হৈছে তেওঁলোকে আজিকালি অৰ্থনীতি কি এই বস্তুটো বুজি পোৱা হৈছে টকা পইচা নহ'লে যে চলিব নোৱাৰে এই বিষয়ে তেওঁলোকে জনা হৈছে পুৰুষজনৰ মুখলৈ বাট চাই নাথাকে তেওঁলোকে নিজেও কৰে আৰু আমাৰ মহিলাসকল সকলো দিশতে আগবঢ়া আজিকালি কিছুমান মহিলাৰ বিয়া সবাহত বিলনীয়া দল তেওঁলোকে সেইটো এটা ব্যৱসায় হিচাপে লৈছে তেওঁলোকে তাতো সফল হ হৈছে আৰু পৰিয়ালটো পোহপাল দিব পাৰিছে আৰু ঠিক তেনেকৈ আজিকালি মহিলাই পুৰুষৰ নিচিনাকৈ বইলাৰ কটা মাছ কটা টম টম চলোৱা হা এইবিলাক কামতো জড়িত হৈছে মুঠতে মহিলা কোনো দিশতে পাছ পৰি থকা নাই আজিৰ নাৰী দেশৰ গৌৰৱ গতিকে মোৰ মতামত ইমানেই